ভাৰতৰ জলবায়ু বুলি ক'বলৈ গ'লে সেমেকা জলবায়ু আমি যোনটো অঞ্চলত মানে পৃথিৱীৰ যোনটো ভাগত থাকোঁ সেমেকা জলবায়ু পাহৰিছো মই কোনটো হেৰিত আছিলে কিন্তু নাতিশীতোষ্ণ অঞ্চল বুলি কোৱা হয় আৰু আমি যে চাবলৈ গ'লে ভাৰতৰ মানে বিভিন্ন ধৰণৰ ভাৰতৰ বহুত ডাঙৰ এখন দেশ হয় আৰু মানুহ বহুত ইয়াৰ তো আমি চাবলৈ গ'লে ইয়াৰ ভৌগোলিক অৱস্থিতিৰ অনুযায়ী ইয়াৰ সকলো ভাগতে ইয়াৰ জলবায়ুখিনি অলপ ভিন্ন প্ৰকাৰৰ হয় আমাৰ অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয় আৰু দক্ষিণ পশ্চিম আপোনাৰ উত্তৰ পূৱ মৌচুমী বতাহ আছে দক্ষিণ পশ্চিম মৌচুমী বতাহ আছে মৌচুমী বতাহখিনি বলে আৰু মৌচুমী বতাহৰ ফলতে বৰষুণ হয় আৰু ক'বলৈ গ'লে আমি যদি চাওঁ আমাৰ এই চেন্নাই য'ত আছে তামিলনাডু তাতে আপোনাৰ ঠাণ্ডা দিনতো বাৰিষা আহে অৰ্থাৎ তাৰে যোনটো সেয়া আছে বাতাৱৰণ যোনটো আছে সেনেকুৱা আৰু এতিয়া কথা ক'বলৈ যদি যাওঁ আমি আমাৰ ইয়াতে জলবায়ু ক'বলৈ গ'লে ইয়াতে আপোনাৰ ধৰক গুজৰাট ৰাজস্থান ছাইডে বহুত গৰম তাতে মৰুভূমি অঞ্চল বিহাৰ অসম পশ্চিমবংগ উত্তৰপ্ৰদেশ এইবিলাক কি বানপানী বহুত হয় বানপানী প্ৰবল অঞ্চল হয় কিন্তু আৰু খেতি হয় খেতি ভাল হয় কিন্তু বানপানী ক্ষেত্ৰত বানপানীৰ কাৰণে খেতিবিলাক ইমান সেই নহয় আৰু মহাৰাষ্ট্ৰ তাত শুকান খৰ আহে শুকান আহে হলেও বহুত খেতিটো খেতিৰ ওপৰতে আমি নিৰ্ভৰশীল জলবায়ু অনুযায়ী আমাৰ খেতিবিলাক হয় আৰু জলবায়ু অনুযায়ী আমাৰ খেতিও সলনি হয় আমাৰ সাজ পোচাকো আমাৰ সাজ পোচাক আমি জলবায়ুৰ ওপৰতে নিৰ্ভৰশীল আৰু আমাৰ যি খোৱা খাদ্য আছে সেইটো জলবায়ুৰ ওপৰতে কাৰণ কিয় জলবায়ু ভিত্তি কৰিয়ে আমাৰ খেতি বাতিবিলাক হয় কৰবাত বেলেগ বেলেগ খেতি হয় কৰবাত বেলেগ বেলেগ হয় আৰু আমি ভাত খাওঁ অসমীয়া মানুহ হিচাপে ভাত খাওঁ ভাত কিহৰ কাৰণে জলবায়ু আমি যদি ৰুটি দুদিনমান খাওঁ আমাৰ গেছ হৈ যাব তহ আমি সেইটোৱে আমি জলবায়ুৰ আৰু জলবায়ুৰ কাৰণে আমি এইখিনি চেঞ্জ হয় আৰু জলবায়ুৰ অনুযায়ী আমাৰ খেতি বাতিবিলাকো হয় আৰু বিভিন্ন অঞ্চলত পৃথক কিয় হয় কাৰণ অৱস্থিতি কৰবাত পাহাৰ আছে কৰবাত পানী বেছি আছে আৰু আমাৰ যোনটো আপোনাৰ ধৰক অৱস্থিতি আছে ন ভাৰতৰ অৱস্থিতি তাৰে কি হয় এতিয়া কৰবাত পাহাৰ আছে পাহাৰৰ ইটোভাগে বতাহ নবলে কাৰণ কেলে পাহাৰে পাহাৰে মানে সেই হৈ থাকে আগুৰি থাকে তাৰ ফলত বৰষুণো এইটো ছাইডে নহয় আৰু বৰষুণ যেতিয়া নহ'ব তেতিয়া খৰাং হৈ পৰে এটা মৰুভূমিলৈ সেই হয় ঠিক তেনেকৈ আমি হিমালয়ৰ ইটো ছাইডে যদি আমি চাওঁ লেহ লাডাখ আছে তাতে খুব এটা খৰাং মানে এটা ঠাণ্ডা মৰুভূমি কয় ঠিক আছে আৰু আমাৰ যদি চাওঁ ৰাজস্থান ছাইডেতো নাযায় বতাহ নাযায় বৰষুণ নহয় সিফালে মৰুভূমি হয়